হেল্ল' অ আপোনাৰ তাত দোকান আছে মোক শাক তৰকাৰী অকণমান লাগে আলু পিয়াঁজ কবি গাজৰ মূলা এনেকৈ কৰি

এই এইবিলাক ঘৰুৱা সাৰ দিছেনে ৰাসায়নিক সাৰ দিছে এইবিলাক ইউৰিয়া চুৰিয়া

বাৰু হ'ব দিয়ক এতিয়া মোক লাগিব দুই তিনি মোনমান বিয়া এখন কৰিছোঁ বিয়া এখন ল'ৰা এটাৰ ছোৱালী আনিব লাগে বিয়াঘৰততো বহুত শাক তৰকাৰী লাগে যিমানখিনি হয় আনিম আৰু এতিয়া হ'ব বাৰু আপুনি দাম দৰবিলাক কেনেকুৱা

তাতে অলপমান কম বেছি কৰিব আৰু ইমান দাম কৰিলে নহ'ব নহয় আপোনাৰ ঘৰুৱা খেতিৰ কাষ্টমাৰ আপুনি আকৌ বেপাৰী মানুহ যেতিয়া তাতে অলপমান কম বেছি কৰিব লাগিব আৰু

এতিয়া হ'ব আহিছোঁ বাৰু এতিয়া দিয়ক এতিয়া কবি মূলা আলু এনেকৈ কৰি বন্ধাকবি ওলকবি আৰু পিয়াঁজ ৰহুন গোটেইবিলাক হ'ব দিয়ক